হেল্ল' মই আপোনালোকৰ তাত এজন ড্ৰাইভাৰৰ কণ্টেক্ট কৰাইছিলোঁ যাবৰ কাৰণে কিন্তু ড্ৰাইভৰজনে স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় সেইখিনি কৰা নাই তেখেতে মাস্ক পৰিধান কৰা নাই অস্বাস্থ্যকৰকৈ ৰাখিছে গোটেই গাড়ীখন গতিকে তেখেতক যিখিনি হাইজিনৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ভৱিষ্যতে এইখিনি গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ আৰু আপোনালোকৰ এই যিটো ছাৰ্ভিচ এই চাৰ্ভিছটো উন্নত কৰিব বুলি আশা ৰাখিলোঁ